হেল্ল' দাদা হয় হয় মই এই আপোনাক যে ফোন কৰিছিলোঁ অঁ গাড়ীৰ বিষয়লৈ অ' এই গাড়ীখন মানে আপোনাৰ কিমান টাইম হ'বগৈ আধা ঘণ্টামান লা আধা ঘণ্টা লাগিব মানে মোৰ এইফালে অফিচলৈও পলম হৈ যাব নহয় আধা ঘণ্টা এই মানে মই ইমান দেৰি থাকিব নোৱাৰিম মানে আপুনি আধা ঘণ্টা কৰি দিলে মোৰ এইফালে অফিচলৈ বহুত টাইম হৈ যাব এটা কামেই কৰো মই বেলেগখন গাড়ীকে লওঁ অ' বেয়া বেয়া নাপাব তাৰমানে কি মই আধা ঘণ্টা ৰৈ থাকিলেটো বহুত টাইম গুচি যাবগৈ ন ন মোৰ কথাটো চাব লাগিব ন আধা ঘণ্টা সময়ত আৰু আপোনাৰ মানে আকৌ মোৰ অফিচ দেৰি হৈ আপোনাৰ বহুত প্ৰব্লেম হৈ যাব আজিকালিতো জানেই আৰু পইচা টাইমটো টাইম টু টাইম আৰু অ' মই নহয় নহয় নহয় আপুনি বেলেগ ভাড়া এটা কেনচেল কৰিলেও উপায় নাই নহয় এতিয়া মইতো বেলেগ এতিয়া এতিয়া ল'ব লাগিবই আপুনি আৰু বেয়া পাই লাভ নাই মই আধা ঘণ্টা আপোনালে ৰৈ থাকিব নোৱাৰোঁ হয় হয় জানিছোঁ মানে নহয় নাই নাই নাই বিছ মিনিট সময় ৰ'ব নোৱাৰিম মোৰ মানে বহুত প্ৰব্লেম হৈছে হয় হয় অঁ সেইটোৱে কৰিব লাগিব উপায় নাই নহয় আপুনি আৰু ইমান দেৰি কৰিলে মইতো থাকিব নোৱাৰো অঁ হ'ব দিয়ক আপুনি বেয়া চেয়া নাপাব খালি মই বেলেগ এখন গাড়ী এতিয়া বন্দবস্ত কৰিছোঁ হা ঠিক আছে খালি পিছত মাতিলে আহিব খালি আৰু বেয়া চেয়া নাপাব খালী হা এতিয়া মোৰ উপাই নাই তাৰমানে হ'ব ঠিক আছে হ'ব